মই আজি দোকোন দিবৰ হ'ল প্ৰায় ছবছৰ এই ছয়বছৰৰপৰা দোকানৰ লগতে জড়িত এই দোকানৰ বিষয়ে ৰাইজে জানেই কেনেকৈ বস্তুবিলাক আনি ইয়াত বিক্ৰী কৰা হয় আজিকালি মূল্যৰ এনেকুৱা দাম হৈছে কাষ্টমাৰক বিক্ৰী কৰিবৰ কাৰণেও আমাৰ অসুবিধা হয় দাম এটা ক'লে তেওঁলোকক বেলেগকৈ কৈ দিয়ে এনেকৈয়ে আমাৰ বৰ্তমান এই চলি আছো বৰ্তমান পৰিয়ালটো পোহপালন দি আছো এই দোকানখনৰ পৰাই মূল মোৰ আৰ্থিক অহাৰ হৈছে আমাৰ দোকানখনে এই দোকানৰ পৰাই আমি বৰ্তমান চলি আছো